আমাৰ ঘৰত আমি বছৰটোত কেইবা প্ৰকাৰৰ ধান খেতি কৰোঁ এবাৰেই ক খেতি কৰোঁ কিন্তু কেইবা প্ৰকাৰৰ সঁচ আমি লওঁ ধানৰ সেইবিলাকৰ ভিতৰত শালি ধান বৰা ধান জহা ধান লাহী ধান আইজং সুৱাগমণি ৰঞ্জিত এইবিলাক সঁচ আমি ধানৰ সঁচ আমি খেতি কৰোঁ প্ৰথমতে আমি বহাগৰ দ্বিতীয় সপ্তাহমানতে ধান ধানৰ সঁচটো আমি লওঁ তাৰ পিছত হাল বাই মাটিখিনি ভালকৈ চহাই লৈ তাতে ধানসমূহ আমি সিঁচি দিওঁ সেনেকৈ আমি কঠীয়া লওঁ তাৰ পিছত যেতিয়া কঠীয়াখিনি অকণমান ওখ হয় ভালকৈ ঠন ধৰি উঠে তেতিয়া আমি কঠীয়াখিনি তাৰ পৰা উঠাই দিওঁ তাৰ পিছত ইফালে আমি বেলেগকৈ মাটিত হাল বাই মৈয়াই ধুনীয়াকৈ মিহি কৰি পানী চানী ভালদৰে ব্যৱস্থা কৰি লৈ আহি সেই ধান সেই তাৰ পৰা ধানটো কঠীয়া তুলি ধানৰ কঠীয়া তুলি আমি ৰুওঁ হা ৰুওঁ কঠীয়া ৰুওঁ কঠীয়া ৰুৱাৰ পিছত পিছতো সেই গৰু ছাগলীয়ে কঠীয়াখিনি যাতে খায় নেপেলায় সেই ধানখিনি যাতে খায় নেপেলায় তাৰ কাৰণে আমি চকু দিব লগা হয় সদায় পথাৰত গৈ গৈ আমি চাব লগা হয় তাৰ পিছত কাতিমহীয়া যেতিয়া আমাৰ ধান অকণমান মানুহৰ মানুহজনৰ সমান হয়গৈ আৰু ওখ অকমান অকমান ধানৰ ফোটবোৰ ওলাইছে আৰু তেনেকুৱাতে আমি কাতি বিহু পালন কৰোঁ কাতি বিহুত আমি ঠিক তেনেকৈ পথাৰত গৈ চাকি বন্তি জলাওঁ যাতে কীট পতংগই আমাৰ ধানসমূহ আক্ৰমণ নকৰে তেনেকুৱা তেনেকেই ভাবি তাৰ পিছত আৰু যেতিয়া আঘোণমহীয়া হয় ধানবোৰ পকে সোণালী ৰং হয় ধানত তেতিয়া আমি ধানবিলাক কাটো কাটি আমি ঘৰলৈ লৈ আনো ঘৰলৈ অনাৰ পিছত আমি মৰণা দিওঁ কিছুমান ধান আমি ভৰিয়েও মাৰোঁ বিশেষকৈ আমি মৰণাই দিওঁ ধানসমূহ আমাৰ যিহেতু পথাৰ আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰত আছে গতিকে আমি ধানসমূহ চাইকেল নাইবা ট্ৰেক্টৰ এনেকৈ আমি লৈ আনো তেনেকৈ আমাৰ বছৰটো যোৱাকৈ ধান খেতি আমি কৰি আহিছোঁ আৰু